ৰন্ধা কামটো কেৱল মহিলাৰে নহয় এতিয়া মই আমাৰ পৰিয়ালটোৰ কথাই ক'লোঁ মা দেউতা আছে ভাইটি মই আৰু মোৰ পৰিবাৰ কিন্তু পৰিবাৰ কৰ্মসূত্ৰে বাহিৰত কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি আহি পৰে ধৰিলওক মাৰ আজি গা বেয়া হ'ল বা অসুবিধা হ'ল তেতিয়া আমাৰ ঘৰৰ পুৰুষকেইজনে কিন্তু ৰন্ধা বঢ়া কৰিবলগীয়া হয় তেতিয়া তেনেকুৱা ক্ষেত্ৰত সৰহভাগ ময়ে ৰন্ধা বঢ়া কৰোঁ আৰু ৰন্ধা বঢ়া কৰি মই ভালো পাওঁ ধৰক কেতিয়াবা ভাতে দালিয়ে বনালোঁ বা কেতিয়াবা আপোনাৰ পিটিকা এখন কৰিয়েই খালোঁ কিন্তু মই ৰন্ধা বঢ়া কৰি ভাল পাওঁ এতিয়া সৰহভাগ ক্ষেত্ৰত তেনেকুৱা ক্ষেত্ৰত কিন্তু মাংসৰ ব্যৱহাৰটো কিন্তু বেছি হয় কাৰণ গা বেয়া থাকিলে মাংস জালুক এনকৈ দি খাই ভাল লাগে গতিকে তেনেকুৱা ক্ষেত্ৰত মাংসৰ ব্যৱহাৰটো বেছি হয় এতিয়া মাংস বিভিন্ন ধৰণে বনাওঁ মই কেতিয়াবা মাংস পুৰো কেতিয়াবা আপোনাৰ বাঁহৰ গাজৰ লগত বনাওঁ বা কেতিয়াবা টেঙাৰ লগত বনাওঁ তেনেকৈ বিভিন্ন ধৰণে মই মাংস বনাওঁ গতিকে ৰন্ধা কামটো অকল মহিলাৰ কাম বুলি ভাবিলে ভুল হ'ব কাৰণ মই আমাৰ ঘৰখনৰ কথা কোৱা নাই যদি সমাজখনো চাবলৈ যাওঁ এনেকুৱা বহু মানুহ আছে যাৰ ঘৰত মহিলা সদস্য নাই কেৱল পুৰুষ সদস্যহে আছে উদাহৰণস্বৰূপে আমাৰ কিনাৰৰ যি ঘৰ আমাৰ জিতুলদা বুলি মাতো আমি তেখেতৰ বৰ্তমানলৈকে বিয়া পতা নাই আৰু তেখেত থাকে তেখেতৰ পিতৃ থাকে তেখেতৰ মাতৃ ইতিমধ্যে ঢ়ুকাইছে গতিকে তেনেকুৱা ক্ষেত্ৰত তেখেতৰ পিতৃ আৰু তেওঁৰ দুইজনৰ ভিতৰতে ৰন্ধা বঢ়া কৰি খায় আৰু আমি যদি আপোনাৰ ৰেষ্টুৰেণ্টবোৰত চাবলৈ যাওঁ বা হোটেলবোত চাবলৈ যাওঁ আপুনি বেছি ভাগ ক্ষেত্ৰতে দেখিব ৰান্ধিনি যিখিনি থাকে বা কুক যিখিনি থাকে তেওঁলোকে পুৰুষে হয় মহিলা আমি খুব কম ক্ষেত্ৰত দেখিবলৈ পাওঁ গতিকে গোটেই সমাজখনত যদি আমি ভালদৰে চাওঁ ৰন্ধা কামটো কিন্তু কেৱল মহিলাৰে নহয় ইয়াত পুৰুষৰো অৱদান আছে